শিক্ষাই সাংস্কৃতিক পথাৰত ওপৰত প্ৰভাৱ পেলায় শিক্ষিত মানুহে সাংস্কৃতিক মূল্যবোধটো বুজি পায় আৰু শিক্ষিত মানুহে কেতিয়াও পুৰণি সাংস্কৃতিক কাৰ্য্যকলাপবিলাক বিকৃতকৰণ কৰিব নিবিচাৰে শিক্ষা থাকিলেহে আচলতে সাংস্কৃতিক দিশটো সাংস্কৃতিক কৰ্মীসকলে আগবাঢ়ি যাব পাৰিব